আমি বাস কৰা অঞ্চলৰ ওচৰত প্ৰাকৃতিক উদ্যান হ'ল কাজিৰঙা উদ্যান তাত আগতকৈ আহ যাহ বহুত সুচল হৈছে আজিকালিৰ দিনত মানুহে গাড়ী বুক কৰি অহা যোৱা কৰিব পাৰে নহ'লে বাছেলে বাছেৰেও ভ্ৰমণ কৰিব পাৰে স্কুলৰ পৰা পিকনিক গ'লেও বাছ বুক কৰি বা ভাড়া কৰি কাজিৰঙা উদ্যানলৈ যোৱা হয় তাত বিভিন্ন ধৰণৰ জীৱ জন্তু আৰু উদ্ভিদ পোৱা যায় জীৱ জন্তু হ'ল বাঘ সিংহ হৰিণা গঁড় চিম্পাঞ্জী মৌৰ চৰাই ইত্যাদি আৰু উদ্ভিদৰ ক্ষেত্ৰত শাল চেগুন আদি বিভিন্ন ধৰণৰ ঔষধি গছ আদি পোৱা যায়